মোৰ দৌৰাটো সৰ্বোচ্চ ৰেকৰ্ড নাই বুলি ক'ব নোৱৰিম কাৰণ আগতে মই বহুত দৌৰিছিলোঁ এতিয়াও দৌৰো হ'লেও আগতে প্ৰায় ষোল্লশ মিটাৰ দৌৰি পাইছোঁ মই প্ৰায় ৰাতিপুৱা আৰু আবেলি দৌৰোঁ মোৰ তেনেকৈ প্ৰাপ্ত কৰিব বিচৰা লক্ষ আছিলে বুলি ক'ম ক'ম বাৰু কাৰণ মোৰ আশা আছিল পুলিচত চাকৰি কৰা পুলিচৰ চাকৰিৰ কাৰণে বহুতকিখন ফিল্ডত দৌৰিছিলোঁ ষোল্লশ মিটাৰ চাকৰি মই নাপালোঁ হ'লেও হাৰ মানি যোৱা নাই বৰ্তমান ব্যৱসায় কৰি আছোঁ ব্যৱসায় কৰি আগবাঢ়ি গৈ আছোঁ মই এতিয়াও ৰাতিপুবা আৰু গধূলি তিনি কিল'মিটাৰ কিল'মিটাৰ মান দৌৰোঁ কাৰণ দৌৰিলে মানুহৰ হাত ভৰি আৰু দেহাটো সুস্থ হৈ থাকে দৌৰাটো মানুহৰ কাৰণে উপকাৰ দৌৰিলে মানুহৰ ঘামটো বাহিৰ কৰি দিলে মানুহৰ গাটো ভাল হৈ থাকে আৰু তাৰপৰা উপকাৰ পোৱা হয়